অঁ গম পাইছি মোক চিনি পাইছিনা মোক ধৰবা পাৰা নাই মই যে আপোনাৰ কাষ্টমাৰ ইতা ইতা আপনি কি এনে বেয়া বস্তু দিছি আপ্নাৰ তাৰ পৰা যে কাপোৰ আন্ছিলোঁ কাপোৰযোৰটো একদম বেয়া মই খুলি চোৱা নাই মই ভাগিনটোক মই ভাগিনটোক গিফ্ট দিবাক লেগি আন্ছিলোঁ কাপোৰযোৰটো একদম বেয়া হলিও এংকে বেয়া বস্তু দিবা নাল্গে অলপ জান্বা লাগে হলিও মই আপ্নাৰ পুৰান কাষ্টমাৰ গতিকে অলপমান জানি বুজি দিব লাগে হলিও বিশ্বাস কৰি আন্ছোঁ না অলপ জানি বুজি চাই চিতি দিবা লাগে দামো লয় ছাৰে সাতশ লৈছি বেলেগৰ তাৰ পৰা আনলিতো অলপ কমতো পালোঁ হয় কিন্তু ভালো নহয় কাপোৰটো বেয়া তাৰ পাছতো চিনাকি কাৰণে আপ্নাৰ বোলো চিনাকি কাৰণে হলেও বেয়া বস্তুটো দিছিল বেয়া লাগছিল অলপমান অঁ এংকে আৰ হেৰি কৰি আপনাৰ গ্ৰাহক মাৰা যাব হলেও আপনি আপ্নাৰ ভুলটো মানি লবা লাগে সেইটোৱে হ'ব বাৰু ঠিকে আছে সেইটো নকওঁৱে এতিয়া গিফ্ট দিলোঁ না দিয়াৰ পিছত আৰু আনবা বেয়া লাগেতো মানুহ এটাৰ পা এতিয়া কলাক না বেয়া বুলি বেয়া লাগ্ছি দে হব দিয়ক তে